এতিয়া বেয়া বেয়া এক্সপিৰিয়েন্স বেয়া অভিজ্ঞতা যদি মোক কোনোবা বস্তুৰ ক্ষেত্ৰত সোধে মই এতিয়ালৈকে কিনা যিকোনো বস্তু তাৰেই ভিতৰত মই এটা ফায়াৰ বল নে কি যে তাৰে মই সেই কিনিলো স্মাৰ্ট ৱাটছ নে কি এইটো ঘড়ীটো কিনিলো ডিজিটেল ঘড়ী হাতত পিন্ধা কিন্তু মই এইটো বেয়া এক্সপিৰিয়েন্স ঠিক নহয় মই দেখিলো তেওঁলোকে পোন্ধৰশ চৈধ্যশ নিৰান্নবৈ মানে পোন্ধৰশ টকাতে তেওঁলোকে গড়ীটো দি আছে আৰু এটা দি আছে চৌ চৌব্বিছশ নিৰান্নব্বৈ ধৰি লওক পঁচিছশ টকায়েই আৰু ত' মই ভাবিলো যে পঁচিছশ টকা মোৰ এতিয়া হাতত নাই ত' মই পোন্ধৰশ টকাৰটোৱে চালো ভালেই দেখোৱাইছে সেইটোও চব ঠিকে আছে কিন্তু মোৰ অকণমান ভুল হৈছিল সেইখিনিতে মই সেইখিনি সময়ত নাচালো যে তাতে ডিজিটেল ৱাটছতটো ফোন কৰিব পাৰি ন সেই ফোন কলটো আহিলে ৰিচিফ কৰা অপছনটো আহে কি নাহে মই নাচালো ত' মই পোন্ধৰশ টকাতে কিনি আনিলো যেতিয়া মই আহি চাইছো সেইটো মানে হেৰি ফোন ৰিছিভ কৰা অপছনটো নাই তেতিয়া মোৰ মনটো অলপ বেয়া লাগিল আৰু মোৰ সুবিধাৰ নহ'ল মানে মই সেইটো সুবিধাৰ কাৰণে যাতে মই য'ত ত'ত থাকিলেও হাতত ঘড়ীটো পিন্ধা থাকিলে মই ফোন কলটো আহিলে ৰিছিভ কৰিব পাৰো সেইটো বিচাৰিছিলো সুবিধাটো সেইটো ন'হল আৰু তেওঁলোকে দামটো বা কিয় এনেকৈ থৈ দিলে মই বুজি নাপালো মানে অলপমান কমতে বেছিতে এটা ডাঙৰ সুবিধাৰ পৰা মই বঞ্চিত হ'লো সেইটো মানে প্ৰডাক্টটো বেয়া নহয় মোৰ মানে অলপমান খেলি মেলিৰ কাৰণে মোৰ অভিজ্ঞতাটো অকণমান খেলি মেলি হৈছে আৰু সেইটো বাকী বেয়া অভিজ্ঞতা হ'লে এবাৰ হ'ল অনলাইনত মই হেৰি কিবা কি কিনিলো ৰ'ব সেইটো কি বুলি কয় এইটো অনলাইনত হেৰি মিঠাতেল কিনিছিলো মিঠাতেল নহয় আটা আটা কিনিছিলো আটা আটা এঘাৰ কিলো নে কি কিনিছিলো আৰু তেওঁলোকে ইমান বেয়াকৈ মানে সেইটো অ'ৰগেনিক আটা হয় অলপ স্বাস্থ্যসন্মত মই ডক্তৰৰ পৰামৰ্শমতে অৰ্ডাৰ কৰিছিলো কিন্তু তেওঁলোকে ইমান বেয়া পেকিঙত পঠিয়াইছে আটাৰ পেকেটটো ফুটা আছিল মানে আটাবিলাক ওলাই আছিল ছেদেলি ভেদেলি হৈ আছিলে সেই মই ৰিটাৰ্ণ কৰিলো কিন্তু সেয়াই আৰু বেয়া লাগিলে খোৱাবস্তু তেনেকৈ ইমান আলৈ আথানি হ'ল তেওঁলোকে না সেই ফটা পেকেটটোকে আকৌ অলপমান ৰিপেয়াৰ কৰি বেলেগ গ্ৰাহকক দিবও পাৰে মোৰ সেইটোও ভয় লাগিল আৰু খোৱাবস্তু এনেকৈ ধূলি মাকতি পৰিব পাৰে সোমাবও পাৰে পোক চোক সোমাই যাব পাৰে সেয়েও মোৰ ভাবিলে ভয় লাগিলে মই ঘূৰাই দিলো ঠিকেই মই ব্যৱহাৰ কৰা নাই তথাপি সেয়েই আৰু পেকিঙটো অকণমান তেওঁলোকে কোম্পানীয়ে গুৰুত্ব দিয়া হ'লে ইমানখিনি বস্তু হয়টো এনেই পেলাব লগা নহ'লহেতেন মই সেইকাৰণে বেয়া সেইটোৱে আৰু বেয়া লাগিছিল মোৰ বেয়া বেয়া অভিজ্ঞতা সেইটোৱে পেকিঙটো বহুত বেয়া আহিছিল সেই আটাৰ পেকেটটোত